অঁ হয়নে বাৰু মই সুৰুজৰ স্কুলৰ মানে প্ৰিন্সিপাল হেৰি এইটো কি বুলি কয় হেৰি অঁ হয় হেৰি গাৰ্জেন মিটিং এখন পতা হৈছে মানে হেৰি বিছ এপ্ৰিলত আছে আহিব পাৰিব নে বাৰু এ হেৰি মানে হেৰি এইটো কি বুলি কয় কি মানে চব ষ্টুডেণ্টৰ পেৰেণ্টছকে মতা হোৱা নাই মানে বাছি বাছি মতা হৈছে অলপ মানে ইম্পৰ্টেণ্ট কিছুমান কথা আছে সেইটো কাৰণে মানে এই নাই নাই সেইবোৰ নহয় মানে অকণমান হেৰি এইটো কি বুলি কয় ৰ'ব আপ এই হেৰি ৰ'ব দেই মই পাহৰিছোঁ মানে হেৰি এটা মানে বেলে বেলেগ কথা সেইবোৰ কথা নহয় বাৰু অঁ হেৰি দছটামান বজাত পোৱাকৈ আহিব